অঁ হয় অঁ আপোনাৰ দোকানত এভাকাডো হ'ব নেকি

ফল ফল অকণমান সৰহকৈ লাগিছিলে

অঁ অঁ পাবলৈ অকণমান দিগদাৰ হ'ব ন কি কিমান দিন ৰ'ব লাগিব অঁ অঁ ঠিক আছে আপুনি বাৰু খবৰটো লৈ জনাবচোন দেই কিমান দিন লাগিব আপুনি কিমান পাৰিব দিবলৈ অঁ অঁ ঠিক আছে